মোৰ স্কুল অঞ্চলৰ বিখ্যাত স্কুল কেইখন হৈছে শংকৰদেৱ শিশু বিদ্যা নিকেতন শিমলুগুৰি আৰু উচ্চতৰ মাধ্যমিক শিমলুগুৰি বিদ্যালয় এই কেইখন স্কুলত খুবেই ভাল পৰিৱেশ আছে পঢ়াৰ আৰু স্কুলৰ শিক্ষকসকলেও ধুনীয়াকে ল'ৰা ছোৱালীক পঢ়াই আৰু হোমৱৰ্ক দিয়ে মোৰ ল'ৰা ছোৱালী ইয়াতে মই পঢ়াইছিলোঁ গতিকতে মই স্কুলখনক খুবেই ভাল পাইছোঁ পঢ়া ক্ষেত্ৰত শিক্ষকসকল খুবেই সজাগ আৰু এই স্কুলখনৰ পৰা খুব ভাল ৰিজাল্ট কৰে ছেকেণ্ড আৰু থাৰ্ড ডিভিজন নাথাকেই ফাৰ্ষ্ট ষ্টাৰ ডিষ্টিংচন ইষ্টেণ্ডো পাই প্ৰায় দুই তিনিটামান ল'ৰা ছোৱালীয়ে ইয়াৰ পৰা ষ্টেণ্ডো পাইছে গতিকতে স্কুলখন খুবেই ভাল এই অঞ্চলৰ ভিতৰত আৰু লগতে অভিভাৱকবিলাকেও বহুত গুৰুত্ব দিয়ে ল'ৰা ছোৱালীবিলাকক শিক্ষকৰ লগত আহি স্কুলত আলোচনা কৰে কিবা এটা ক্লাছৰ অসুবিধা পালে শিক্ষক আহি নিজেই ইয়াত আকৌ গাৰ্জেনৰ ঘৰত গৈ শিক্ষকে আলোচনা কৰেগে ল'ৰাটো বা এইটো এনেকুৱা হৈছে আপোনালোকে অলপ চাব আমিও চাইছোঁ তেনেকে মুঠতে শিক্ষক অভিভাৱক আৰু ছাত্ৰ এই স্কুলখনত মুঠতে এক সবেই মিলি ল'ৰা ছোৱালীখিনিক আগুৱাই নিয়াত বহুতখিনি তাৰমানে আগ্ৰহ আছে আৰু অভিভাৱকেও সেই অনুপাতে বহুত সজাগ মোৰ ল'ৰা ছোৱালী মই কেনেকে আনতকে আগবঢ়াই নিওঁ তেনেকে এই প্ৰতিযোগীতাৰ ভাৱটো আছে তেনে সেই কাৰণেই এই স্কুলখনত তাৰমানে বছৰি ইবছৰতকে আৰু ইবছৰ পৰীক্ষাৰ তাৰমানে ৰিজাল্টবিলাক বেছি ভাল হয় আৰু অঞ্চলটোৰ ভাল সুনাম কঢ়িয়াই আনে এই স্কুলখনে সেইকাৰণে মই এই বিদ্যানিকেতন স্কুলখনক আমাৰ অঞ্চলৰ ভিতৰতে ভাল স্কুল বুলি মান্যতা দিছোঁ আৰু তেনেকে এই উচ্চতৰ মাধ্যমিকখনো একেই একেলগতে ফেৰ মাৰি গৈ আছে তাৰমানে দুয়োখন স্কুল ইখন আৰু সিখন সমানেই তাৰমানে ইখন এবছৰ আগবাঢ়িলে সিখন এবছৰ আগবাঢ়ে তেনেকেই তাৰমানে ফেৰ মাৰি গৈ আছে এইটো প্ৰতিযোগিতামূলক নিচিনাও হৈছে খুবেই ভাল হৈছে ইষ্টুডেন্টৰ কাৰণেও ভাল হৈছে অভিভাৱকৰ কাৰণেও ভাল হৈছে আৰু স্কুলৰ ষ্টাফৰ কাৰণেও ভাল হৈছে শিক্ষকসকলৰ কাৰণে শিক্ষকসকলে খুবেই তাৰমানে গুৰুত্ব দিয়ে ল'ৰা ছোৱালীবিলাকক সেইকাৰণে এই আমাৰ অঞ্চলৰ স্কুল এই দুখন মই খুবেই ভাল বুলি ভাৱোঁ আৰু চহৰৰ স্কুলতকে গাঁৱৰ স্কুল বোৰত চহৰতো খুব ভাল তাতো বেয়া বুলি নকওঁ কাৰণ কেলেই পৰিৱেশৰ লগতহে কথা চহৰৰ পৰিৱেশটো চহৰৰ আৰু গাঁৱৰটো গাঁৱৰ আমাৰ যেনিবা গাঁৱৰ চহৰৰো তেনেকেই ভাল আছে হ'লেও তাৰমানে মই গাঁৱৰটোহে বেছি পছন্দ কৰোঁ কাৰণ মোৰ মই নিজে গাঁৱৰ যে মোৰ ল'ৰা ছোৱালীকেইটাও মই গাঁৱৰ স্কুলতে পঢ়াইছোঁ ভাল ৰিজাল্ট কৰিবলৈ সিহঁতি সক্ষম হৈছে এতিয়া মোৰ ল'ৰাটো ইয়াৰ পৰা পঢ়ি গৈ আকৌ এই নিকেতনতে বৰ্তমান কৰ্মৰত হৈ আছে এতিয়া গতিকতে মই গাঁৱকেই বেছি প্ৰাধান্য দিছোঁ